নাই প্ৰাচীন গ্ৰীক আৰু ৰোমান সভ্যতাত মানুহৰ মৃত্যুৰ দৰে যুদ্ধ বা জন্তুৰ সৈতে হোৱা নিৰ্মম যুদ্ধ মই সমৰ্থন নকৰোঁ ইয়াৰ বিভিন্ন কাৰণ আছে যেনে গ্লেডিয়েটৰ যুদ্ধৰ দৰে মানুহৰ মৃত্যুৰ যুঁজ দিয়টোৱে ব্যক্তিক অমানৱীয় কৰি তুলিছিল আৰু তেওঁলোকৰ অন্তৰ্নিহিত মৰ্যাদা উলংঘা কৰিছিল প্ৰতিটো মানৱ জীৱনৰ অন্তৰ্নিহিত মূল্য আছে আৰু মানুহক এনে হিংসাৰ বলি কৰাটোৱে তেওঁলোকৰ মূল্যক ক্ষতিগ্ৰস্ত কৰে মানৱ যুঁজাৰু আৰু জীৱ জন্তু দুয়োটাই চৰম দুখ সহ্য কৰিছিল মনোৰঞ্জনৰ বাবে যুঁজিবলৈ বাধ্য হৈ তেওঁলোকক আনৰ আনন্দৰ বাবে শোষণ কৰা হৈছিল যিটো সহজভাৱে অন্যায় আৰু নিষ্ঠুৰ বহু ক্ষেত্ৰত গ্লেডিয়েটৰসকল দাস যুদ্ধবন্দী বা অপৰাধী আছিল যি স যিসকলৰ যুদ্ধৰ বাহিৰে আন উপায় নাছিল এই সন্মতিৰ অভাৱে এই প্ৰথাক নৈতিকভাৱে নিন্দনীয় কৰি তোলে কিয়নো ই ব্যক্তিগত শাসন উলংঘা কৰে সময়ৰ লগে লগে সমাজসমূহে সহানুভূতি দয়া আৰু জীৱনৰ প্ৰতি সন্মানৰ ওপৰত গুৰুত্ব আৰোপ কৰি শক্তিশালী নৈতিক মানদণ্ড গঢ়ি তুলিছে প্ৰাচীন সভ্যতাৰ নিষ্ঠুৰ আচাৰ ব্যৱহাৰ আধুনিক নৈতিক নীতিৰ বিৰোধী প্ৰাচীন যুদ্ধৰ পৰিঘটনাই সম্ভৱতঃ মানুহক হিংসাৰ প্ৰতি সংবেদবিহীন কৰি তুলিছিল যাৰ ফলত ই সমাজত অধিক গ্ৰহণযোগ্য হৈ পৰিছিল ইয়াৰ ফলত নিষ্ঠুৰতাক স্বাভাৱিক হোৱাত অৰিহণা যোগায় আৰু ফলত সামূহিক মনোযোগিতাত দীৰ্ঘম্যাদি নেতিবাচক প্ৰভাৱ পৰে প্ৰাচীন ৰোমত জীৱ জন্তুৰ মাজত হোৱা বা মানুহৰ বিৰুদ্ধে হোৱা জীৱ জন্তুৰ যুদ্ধই জীৱ জন্তুৰ ওপৰত অপ্ৰয়োজনীয় যন্ত্ৰণা আৰু দুখ কষ্টৰ সৃষ্টি কৰিছিল এই চিকিৎসাক আজি নৈতিকভাৱে অৰক্ষাহীন বুলি গণ্য কৰা হয় কিয়নো আমি এতিয়া পশুৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰয়োজনীয়তা বুজি পাইছোঁ হিংসাত্মক মনোৰঞ্জনত লিপ্ত হোৱা সংস্কৃতিসমূহে প্ৰায়ে সহানুভূত সহানুভূতি মমতা আৰু সহযোগিতাৰ ওপৰত শক্তি আৰু অধিপত্যক অগ্ৰাধিকাৰ দিয়ে ইয়াৰ ফলত সমাজবোৰক একত্ৰিত কৰি ৰখা সামাজিক মূল্যবোধবোৰ ক্ষয় হ'ব পাৰে আধুনিক আইনী ব্যৱস্থাসমূহ মানৱ অধিকাৰৰ স্বীকৃতিৰ ওপৰত নিৰ্মিত যিয়ে মানুহক নিষ্ঠুৰ আৰু অমানৱীয় ব্যৱহাৰৰ পৰা ৰক্ষা কৰে গ্লেডিয়াৰ যুদ্ধই এই মৌলিক অধিকাৰসমূহ উলংঘা কৰে আজি জীৱ জন্তুৰ অপ্ৰয়োজনীয় ক্ষতিৰ পৰা মুক্ত হোৱাৰ অধিকাৰক ব্যপয় ব্যাপকভাৱে স্বীকৃতি দিয়া হৈছে প্ৰাচীন প্ৰথা যিবোৰত নৃশংস পশুৰ যুদ্ধ জড়িত আছিল সেইবোৰক বৰ্তমানৰ পশু অধিকাৰৰ মানদণ্ডৰ অধীনত অন্যায় বুলি গণ্য কৰা হয় প্ৰাচীন সমাজৰ নীতি নিয়ম বেলেগ বেলেগ হ'ব পাৰে যদিও আধুনিক সমাজে এই প্ৰথাসমূহৰ ওপৰত ভয়ানকতাৰ চিন্তা কৰে এই কথা স্বীকাৰ কৰি যে জীৱনৰ মূল্যত মনোৰঞ্জনৰ পিছত লগাটো নৈতিকভাৱে ভুল আৰু সময় সাময়িক ন্যায় আৰু মমতাৰ মূল্যবোধৰ সৈতে অসংগতিপূৰ্ণ সামৰণীত ক'ব পাৰি যে এই প্ৰথাসমূহ প্ৰাচীন সংস্কৃতিৰ অংশ আছিল যদিও আধুনিক সমাজে ৰক্ষা কৰা মানৱ অধিকাৰ পশু কল্যাণ আৰু নৈতিক প্ৰগতিৰ মূল্য মূল্যবোধৰ প্ৰতীক্ষ বিধুৰিতা বিৰোধীতা